হেল্ল' হেল্ল' হয় আপুনি এই মোবাইল ল'বলৈ বিচাৰিছিলে হয় হয় আপোনাৰ কওক কওক হয় আপোনাৰ বিভ' অ'প' এণ্ড এনেকুৱা ন'কিয়া চেমচাং আছে আৰু ধেৰ কিবাকিবি আছে আই ফোন আপোনাৰ কি কি লাগে আপোনাক কোনটো লাগে আপোনাক বিভ' লাগে ন দামটো এতিয়া আপুনি কিমানমান দামত লাগে আপোনাক অঁ মানে এক দুই লাখত ন কিমান কিমান দামী লাগে দহ বিছ হাজাৰ ন অঁ আছে আপুনি ল'ব পাৰিব ভাল ব্ৰেণ্ডৰে আছে অ'প'ৰ আছে আপুনি পৰখি মানে পৰখিলৈ মানে আহিব ন অঁ হ'ব আপুনি আহিব পাৰিব যেনেকুৱা ব্ৰেণ্ডৰ লাগে তেনেকুৱাই পাব ভাল ভাল আছে আপুনি আহিব লৈ যাব অঁ ঠিক আছে বাৰু দিয়ক আপুনি আহিব অঁ অঁ